ভাৰতৰ ৰাজ্য সমূহৰ ভিতৰত মোৰ প্ৰিয় ঠাই হ'ল হিমাচল প্ৰদেশ কিয়নো প্ৰিয় ঠাই বুলি ক'লো মই হিমাচল প্ৰদেশ কাৰণ হিমাচল প্ৰদেশ হ'ল পাহাৰীয়া ঠাই মোৰ খুবেই ভাল লাগে পাহাৰীয়া ঠাই বিলাকত ভ্ৰমণ কৰিবলৈ

হিমাচল প্ৰদেশখন পৰ্যটক বিলাকক মানে বিশ্বৰ সকলো পৰ্যটককে আকৰ্ষিত কৰে পাহাৰীয়া ঠাই বিলাকে যেনেকে ধৰক পাহাৰীয়া ঠাইবোৰ আছে তাতে হিমাচল প্ৰদেশত চিমলা মানালী ধৰমশালা দালহাউছি কুলু এইবোৰ

পপুলাৰ পপুলাৰ ঠাই স্বদেশী আৰু বিদেশী পৰ্যটকৰ বাবে আৰু আমি দেখিয়ে থাকোঁ সামাজিক মাধ্যমত যিবোৰ ফটো মানুহে ফুৰিবলৈ গৈ পেলাই তাত দিয়ে চেয়াৰ কৰে ফটোবোৰ ফটোবোৰত ইমান ধুনীয়া জে জেগাবোৰ দেখি পাহাৰীয়া জেগাবোৰ দেখি আমাৰ যাবলৈ মন যায় সেইকাৰণে মই ভাবো যে মই হিমাচল প্ৰদেশলৈ যাবলৈ বিচাৰিম যদি মই ভ্ৰমণ কৰাৰ সুযোগ পাওঁ